হয় মই আপোনালোকৰ আগত এটা অভিজ্ঞতা বৰ্ণনা কৰিব বিচাৰিছোঁ যোৱা মাহত মই টাউনলৈ গৈছিলোঁ আৰু তাত মই এটা বাল্ব কিনিবৰ বাবে এখন ইলেকট্ৰিক দোকানত সোমাইছিলোঁ যিহেতু আমি গাঁৱত বাস কৰোঁ আৰু সেইবাবে কাৰেন্ট অহা যোৱা কৰি থাকে সেইবাবে আমাৰ অসুবিধাও হয় সেইবাবে মই দোকানীজনক মই সেই কথা অৱগত কৰাইছিলোঁ আৰু তেওঁ তেতিয়া এটা বাল্ব দেখাইছিলে যিটো তেওঁ কৈছিল যে এই বাল্বটো কাৰেন্ট যোৱাৰ পাছতো দুই তিনি ঘন্টা জ্বলি থাকে কাৰণ বাল্ব কাৰেন্ট থকাৰ সময়ত বাল্বটো চাৰ্জ হৈ থাকে সেইবাবে আমি কাৰেন্ট যোৱাৰ পাছতো আমি এই বাল্বটো দুই তিনি ঘন্টাৰ বাবে আমি পোহৰ পাই থাকিম সেইমতে তেওঁৰ কথা মতে মই বাল্বটো কিনি আনিলোঁ আৰু মই ঘৰত ব্যৱহাৰ কৰিলোঁ কিন্তু মই দেখিলোঁ যে বাল্বটো দুই তিনি ঘন্টাৰ পৰিৱৰ্তে পাঁচ ঘন্টালৈকে বাল্বটোৱে জ্বলি থাকে কাৰেন্ট যোৱাৰ পাছতো পাঁচ ঘন্টালৈকৈ কাম কৰি থাকে সেইবাবে মোৰ এই বাল্বটো ব্যৱহাৰ কৰি যথেষ্ট ভাল লাগিছে আৰু তাকেই মই ক'ব বিচাৰিছোঁ আৰু সেই অভিজ্ঞতাই আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিছোঁ